ঐ আনন্দ কি কৰিছ অঁ এই আছোঁ বে কাইলৈ কলে স্কুল যাবিনে অঁ যাব লাগিব কাইলৈ কি আমাৰ কলেজত কি কালচাৰেল হ'ব নেকি অঁ মানে বিহু পাছত হ'ব বুলি কৈ আছিলে ডে ডেট গম পাৱ নেকি নহয় নহয় এই মাঘ বিহুৰ পিছত হ'ব চাগে অঁ ষোল্ল অঁ মানে মই শুনামতে হেৰি ষোল্ল সোতৰত হ'ব নেকি জানুৱাৰীত অঁ ষোল্ল সোতৰ জানুৱাৰীত দুদিনীয়া হ'ব স্কুলে পাতিব চাগে প প্ৰধানে পাতিব আৰু কোনে পাতিবনো আৰু দুদিন দুদিনীয়া হ'ব নেকি অঁ আৰু চেচ ভালেই লাগিব আৰু হেৰি কি হ'ল আমি প্ৰাফৰ্ম প্ৰাফৰ্ম এটা কৰিবিনি কিবা এটা কি কৰ না নাচিবি নেকি অঁ আধুনিক গা আধুনিক গানত অঁ আধুনিক গানত লগৰ আমি তিনিটা চাৰিটামান লৈ লৈ লওঁ তই দুজনমানক ক'বি আৰু কোন কোন আছে ৰাজা ৰাজা লখিন্দৰ এহেঁতক কৈ দিবি আমি চাৰিটাই হা হা তেতিয়া অলপ নাচি ভাল লাগিব নহ্ কোন দীপা সোন অঁ সো সোনমণি দীপাংকৰ আৰু শুভনক লৈ ল'ম আৰু এইফালে ৰাজা হৈ যাব অঁ অঁ চিনি পাওঁ ফেমাছটো হেৰি গান চানবোৰ অলপ হেৰি ছিলেক্ট কৰিব লাগিব ইটোপৰা বাছি বাছি মানে গান অঁ

ৰিমিক্স বনালে হয়নে আৰু ব্লেক চাৰ্ট পেণ্ট পিন্ধি চশমা এযোৰ লৈ অঁ অঁ সেইটো কৰিব পাৰি বে আৰু অঁ ভাল লাগিব হেৰি চেৰি লাগিব নেকি আকৌ গিটাৰ চিটাৰ ইউজ ইউজ কৰিব নেকি নকৰ নহয় অঁ অঁ বেক চাইডত এনেই হয়নে সেইটোৱে কিন্তু আমি প্ৰেক্টিছ কৰিব লাগিব নহয় গম পাইছনে

বেগ আমি বে প্ৰেক্টিছ পাঁচদিনমানৰ অঁ পে প্ৰেক্টিচ নহয় নহয় আমি স্কুলৰ পৰা আহি ক কৰিব লাগিব গোটেইকেইটা লগ লাগি নহ'লে লাজ পাব লাগিব গোটেইসোপাৰ আগত অঁ লাজ পালে মানে হাঁহিব বে হাঁহিব সঁচাকৈ হাঁহিব অঁ আমি হেৰি কৰিম পা অলপ অলপ প্ৰেক্টিচ কৰো কাইলৈ কাম এটা কৰিবি কাইলৈ হেৰিয়কক আচাৰ্য্য়ক নামটো দি দিওঁ আমি কৰিম বুলি আমাৰকেইটাৰ নাম অঁ সিহঁতকেইটাক এতিয়া এতিয়া ফোন কৰিবি লগালগ সিহঁত গোটেইকেইটাক ফোন কৰি কনফাৰ্ম কৰিম তাৰপৰা কাইলৈ তাৰপৰা তই নামটো দি দিবি নাম দি দিম লগতে তাৰপৰা আহি মেলি এই গান চান এনেকৈ চ্য়ুজ কৰিব লাগিব অৰ্পণাক কৈ দিমনি অঁ কৰিব পাৰিবি ধুনীয়াকৈ কৰিব পাৰি কি এনেকৈ কি কাপোল ডান্স কৰিবা নেকি এই বেয়া লাগিব আকৌ ল'ৰাকেইটা লৈ কাপোল ডান্স ভাল লাগিব জানো মাজতে গ্ৰুপকৈ ছোৱলী দুজনী আহি যাব আহি যাব তাৰপৰা নাচিম তেতিয়া তাৰমানে এই ঝুমুৰ ঝুমুৰটো বেয়া বেয়া লাগিব নহয় আধুনিক হেৰিয়াৰ লগত ত' তেতিয়া গোটেইটো অস ত' তেতিয়া নহয় নহয় তেতিয়াতো আছামিজ গান চ্য়ুজ কৰিব লাগিব তই যদি অসমীয়া গান চ্য়ুজ কৰ তেতিয়াহ'লে ঝুমুৰটো ভিতৰত ভৰাই দিব পাৰিবি যদি ভাবিছ ইংৰাজী গানত নাচিম তে অঁ বাৰ সেইখিনি অসমীয়া গানত যদি গোটেইখিনি আধুনিক লওঁ তেতিয়াহ'লে কৰিব পাৰি যাম বস্তুটো কিন্তু যদি বোলে আমি হি এই বিহু বিহু বেলেগে কৰিব চাগে হুঁচৰি অঁ আমি এনেকুৱা আধুনিকেই কৰিম আমি গোটেইকেইটাই লগ লাগি কিন্তু আমি মেইনলি প্ৰেক্টিচটো কৰিব লাগিব ছদিনমানতো সদায় ধুনীয়াকৈ প্ৰেক্টিচ কৰিব লাগিব ই থাকেনে ঘৰত অঁ তা তাকো ফোন এটা কৰিছ

দিপুৱে ভাল নাছে বে দিপুৱে আগতে ই কিবা প্ৰাইজ জিকা হয়নে দিপু অঁ নাই বিহুৱে সমাৰে ডান্স কৰি সি সি কি সি ভাল কৰিঅ'গ্ৰাফাৰ হ'ব হয় নাই আৰু এটা আছে যে আৰু এটা ধ্ৰুৱ ভায়েক মাইনা বুলি এটা আছে যে ছোৱালীও লাগে কাপোলছ অঁ কিন্তু আমিতো এইটো কৰিব নোৱাৰিম নহ্ এই ছোৱালী ল'লে আকৌ মানে টান চান চা গধূলি হ'ব আকৌ ঘৰত মেলি অহা অঁ প্ৰগেম মানে ছাৰ হেৰি বোলে চে দুদিন হ'বতো আমাৰ আমাৰখিনি মানে ফাৰ্ষ্টৰ দিনাই হ'ব চাগে ছেকেণ্ড দিনাতো হেৰি থাকিব চাগে এইটো দেৱজিত যে গাবলৈ আহিব চিংগাৰ এই লোকে লোকেল এইটো দেৱজিতক মাতিব বুলি শুনিছোঁ আৰু বৰা আৰুনো ক'ত এফৰ্ট কৰিব পাৰিব আমাৰ এইখনে আচুৰ্য্য় আজ আচুৰ্য্য় নীলআকাশ কাৰোবাক অনা হ'লে ভাল আছিলে এইবোৰেতো আৰু এইবোৰেতো ফাৰ্ষ্টে সেইবোৰে গাব সিহঁতে গাব ই ৰাতি পাছ ৰাতিলৈ উঠিবগৈ আৰু তাৰপৰা আমা আমাৰতো আমাৰতো ফাৰ্ষ্টৰ দিনাই হ'ব নেকি চাগে এই এতিয়া নকৰিলে আৰু কেতিয়া কৰিবি আৰু কৰিম আৰু এইবাৰ আকৌ তোৰ হেৰি বতৰ চতৰ ভাল ভাল ভালেই হ'ব চাগে বিহু এইডেখৰত অঁ আৰু আৰু পাৰ্ফমেঞ্চটো সোনকালে হৈ গ'লে ভাল গম পাৱনে পাছ পাছ অঁ অঁ সেইটো আমি নামটো সোনকালে দিমগে বুইছনে গৈ মেলি কমিটিয়ে শুনি তোৰ এই কেলৈ প্ৰেচিডেণ্টটো সুৰজিত বুলি কোৱাটো হেৰি প্ৰেচিডেণ্টৰ পুতেক নহয় জানো তেনেকৈ তাক ক'ব পাৰিবিনে কৈ মেলি বাপেকক নাই সিতো বিহু কৰিব নহয় আমাৰ পাৰফৰ্মেঞ্চটো আহে সোনকালে কৰাই দিব পাৰিবি নাই অঁ হুঁচৰিটো লাষ্টতে হ'বগৈ বাৰু আমাৰ এইবোৰ পাৰফৰ্মেঞ্চবোৰনো কি আৰু ইমানটো ইম্পৰ্টেঞ্চ নাই এনেও

অঁ ইম্পৰ্টেঞ্চ অলপ এই আমি সেইকাৰণে ল'ৰা অলপ ভালকৈ লৈ লওঁ বুইছ আমি কেইটা আঠটামান হৈ যাওঁ এই গোটা ধুনীয়াকৈ কৰিয়'গ্ৰাফটো ভালকৈ হ'লেও গান অলপ মানে বেছি মিনিটৰ নহয় ছয় সাত মিনিটৰ পাৰফৰ্ম এটা কৰিম আৰু হয় অঁ এই তই আমি এতিয়া এতিয়া চা তই কাম এটা কৰ তই গোটেই গোটেইকেইটাক ফোন কৰি মানুহকেইটাক আমি কনফাৰেঞ্চ এটা কৰিম ৰহ আগে তাৰপৰা আমি কাইলৈ লগলাগি গানখিনি গোটেইখিনি ধুনীয়াকৈ হেৰি কৰিম বনাম এডি এডিট চেডিট কৰি অঁ অঁ অঁ সেইটো নাই সেই চা এতিয়া আমি হিন্দী হেৰিয়াত বনামনে হেৰিয়াত অসমীয়া অসমীয়া নাচিবি আও কালা কালা চচমাত নাচিব পাৰি গম পাইছনে কা কালা চচমাত কালা চচমা পিন্ধিম অঁ

অঁ এনেকুৱা হেৰি নহ্ ডাঙৰ ডাঙৰ বিত অঁ সেইটোৱে মেইনলি হ'ল কৰিঅগ্ৰাফাৰটোৰ কাম কৰিঅগ্ৰাফাৰটোৱে তাক দুদুলক প্ৰথম এইটোৱে ক'বি দুদুলে নহ'লে আৰু বেলেগৰ ওচৰলৈ যাব লাগিব সি থাকিব লাগে বাৰু অঁ প্ৰাঞ্জল নহ্ এই সি আকৌ বোলে ব্ৰইলাৰ কাটে বোলে দিনত টাইম পাব সি

অঁ সেইটোৱে পাৰিব জানো তাৰ মনত আছেে জানো এতিয়া হ'লেও তাৰ মনত চনত আছে জানো বহুত দিন হ'ল নহয়

বেয়া কঁকাল ভাঙে আৰু এই সি তাৰ ৰিল চিলবোৰ দেখি থাকো ভালে ভালে বনাই ৰীলবোৰ তাৰ মিলিয়নত ফল'ৱাৰ আছে চাগে

সব পগলা হৈ যাব অঁ বে কৰিব পাৰি বে কিন্তু এতিয়া কনফাৰ্ম কৰ দুদুলক ল'মনে তাক ল'ম দুদুলক নাপালেহে তাক ল'ম দুদুলেতো সেইদিনা এই কমলেশৰ বিয়াত যে যিটো নাচ দিছিলে সেই সেইটো দিলে হ'লে আৰু

তাকে সেইটোৱে কৰিম বুইছ মই এতিয়া হেৰি হেৰি কৰি লওঁ ইহঁতকেইটাক তই এটা এটাকৈ ফোন কৰোঁ আৰু তই কেইটামানলৈ ফোন কৰ মই কেইটামানলৈ ফোন কৰোঁ ঠিক আছে ঠিক আছে হ'ব দে